আমাৰ বিদ্যালয়ত পুথিভঁৰাল আছিল আৰু শৈশৱত মই বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিলোঁ তাৰে ভিতৰত কেইখনমান হৈছে বিভিন্ন ধৰণৰ সাধু কিতাপ যেনে বুঢ়ী আইৰ সাধু আৰু ককা দেউতাৰ নাতি ল'ৰা আৰু বিভিন্ন ধৰণৰ সেই সময়ত যিসমূহ মানে মাহেকীয়া আলোচনী প্ৰকাশিত হৈছিল যেনে ৰংমন মৌচাক আৰু সেই সময়ত বিভিন্ন ধৰণৰ কুইজৰ কিতাপ হওক বা বা বিভিন্ন ধৰণৰ অনুসন্ধানমূলক কিতাপ সেইসমূহ অধ্যয়ন কৰিছিলোঁ